হেল্ল' অ' আপোনাৰ চেম্বাৰ ক'ত আছে অ' অ' বাইদ' আপুনি কোন হস্পিটালত বহে অ' মই মোৰ অলপ দিনৰ পৰা জ্বৰ কাঁহ হৈ আছে যাম বুলি ভাবিছিলোঁ আপুনি কিমান সময় পৰা কিমান সময় বহিব অ' অ' পিছবেলা হৈছে আৰু বেলেগ মানুহৰ দেখুৱাই মেলি ভাল হৈছে বুলি শুনিছোঁ যাম বুলি ভাবিছোঁ দুটা দুটা বজাৰ পিছত বহিব ন অ' অ' অ'

অ' অ' অ' ঠিক অ' অ' ঠিক অহ অহ